হয় মই এগৰাকী অসমীয়া গৃহিণী মই অসমীয়া সকলো ৰেচিপি বনাই ভাল পাওঁ বিশেষকৈ ঘৰখনৰ মই সকলো সদস্যকে খোৱাই নতুন নতুন বস্তু বনাই খোৱাই মোৰ খুব ভাল লাগে আৰু কোনোবাই শিকো বুলি ক'লেও আমাৰ ঘৰতে হওক বা তেখেতসকলৰ ঘৰলৈ যদি মোক মাতে মই তাতে শিকাই দিওঁগৈ কোনটো বস্তু কেনেকৈ বনাব লাগে তেনেকৈ মই শিকাই খুব ভাল পাওঁ আৰু মোৰ বস্তু যোনবিলাক মই খাদ্য বনাওঁ সেয়া খায় তেওঁলোকে ভালো পায় বা মোৰ ঘৰখনৰ প্ৰতিজন সদস্যক সদায় নতুন নতুন এটা বস্তু বনাই খোৱা মোৰ মনৰ উৎসাহটো সদায় থাকে কাৰণ আমিয়েই ৰাতিপুৱা চাহ কাপৰ লগত খোৱাৰ পৰা বুলি আৰম্ভ কৰোঁ ৰাতিপুৱা মই পকৰী বনাই ভাল পাওঁ পকৰী ধৰক এতিয়া ময়দা ল'লোঁ ময়দাত পিঁয়াজ কাটিলোঁ তাত অকণমান নিমখ দিলোঁ ছ'ডা অকণ দিলোঁ তাৰ পাছত তাত পূৰা ফেটি আমি গেছত কেৰাহীটো পাতি গৰম কৰা পৰা বুলি বনায় যোনটো এটা পকৰীৰ চেণ্ট আহে সেই পকৰীৰ চেণ্টটোৱে মানে আপোনাৰ নিজৰে এটা ভাল লাগে খাই ঠিক তেনেকৈ মই অসমীয়া প্ৰতিটো খাদ্যই বনাই ভাল পাওঁ ধৰি লওক কোনটো বস্তুৰ লগত কি বনালৈ কেনেকুৱা লাগিব প্ৰতিটো বস্তুৰে জুতি বেলেগ বা তাৰ সোৱাদটো বেলেগ ধৰক বিহুৰ সময়ত আমি যেনেকুৱা খাদ্যই হওক বা তেনেকৈ আমি বনাবলৈ প্ৰতিদিনে বেলেগ বেলেগ খাদ্য বেলেগ বেলেগ বনোৱা হয় বা কোনোবাই শিকিলেও তেনেকৈ কয় আমুক খাদ্যটো ভাল লাগিছে খাই এতিয়া মই টিভিত হওক ম'বাইলৰ ইউটিউবত চাই চাই নতুন নতুন খাদ্য বনাবলৈ শিকিছোঁ বা তেনেকৈ মই নিজেই বনাই নিজে খোৱাতকৈ আনক খোৱাই মই বেছি ভাল পাওঁ বা কাৰণ যিকোনো বস্তু এটা নতুনকৈ শিকি পেলাই যেতিয়া বনোৱা হয় তেতিয়া সেই উৎসাহটো ভাল লাগে আৰু কোনোবাই খায় বা তেওঁলোকে খাই পেলাই মোক কয় যে ভাল লাগিছে তেতিয়া ভাল লাগিছে বুলি কোৱাৰ পিছত পিছত আৰু উৎসাহেৰে আৰু বনাই পেলাই তেতিয়া খোৱাই তেওঁলোকক শিকাবলৈ ক'লেও মই তেনেকৈ শিকাই দিওঁ তেখেতসকলৰ ঘৰলৈ মাতক বা আমাৰ ঘৰতে হওক তেনেকৈ মাতি তেখেতসকলক মই শিকাই দিওঁ শিকাই দিয়াৰ পিছত তেখেতসকলেও বনাই খায় পেলাই কয় ভাল লাগিছে এনেকৈ শিকাই দিয়াৰ কাৰণে তেওঁলোকেও ভাল পায় খায় পেলাই সকলোৱে ভাবে নতুন কিবা এটা শিকো বা নতুন বস্তু এটা বনাবলৈ চবৰে মন যায় প্ৰতিটো মানে খাদ্যৰ সোৱাদ বেলেগ বেলেগ যেনেকৈ খোৱা বনোৱা বা পদ্ধতিবিলাকো বেলেগে বেলেগ হয় মই প্ৰতিটো পদ্ধতিতে বনাব পাৰোঁ আৰু মই যেনেকেই বনাওঁ আমাৰ ঘৰৰ সকলোৱে খাই ভালো পায়